যিসকল খেলুৱৈ খেলত আঘাত পায় বা দুৰ্ঘাটনাত পতিত হোৱা খেলুৱৈসকলৰ বাবে আমাৰ অঞ্চলত ৰিহেবিলিটেশ্যনৰ সুবিধা আছে আমি তাত খেলুৱৈসকলৰ বাবে বহুতো সুবিধা কৰি দিছোঁ খেলুৱৈসকল আহি

তেওঁলোকৰ প্ৰতিভাসমূহ দেখুৱায় আৰু গাঁও অঞ্চলৰ উঠি অহা ল'ৰা ছোৱালীবোৰক তেওঁলোকে অনুপ্ৰেৰণা জনায় গতিকে খেলত আঘাত পোৱা আৰু দুৰ্ঘাটনাত পতিত হোৱা খেলুৱৈসকলৰপৰাই আমাৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবোৰে অনুপ্ৰেৰণা পায়